অভিনেতা অভিনেত্ৰী মোৰ পচন্দৰ লাগে আপোনাৰ শ্বাহৰুখ খান চলমান খান হৃত্তিক ৰোশন চানি দেউল ববি দেউল অমিতাভ বচ্চন আৰু অভিনেত্ৰী হ'ল আলিয়া ভাট কৰিণা কেটৰিনা তাৰপিছত আপোনাৰ আছে সেনেকুৱা বহুত কিছুমান সবকে ভাল লাগে এতিয়া চলমান খানৰ বডিটো ভাল লাগে বা মানে মানুহটো ৰোমান্তিকো ভাল লাগে আপোনাৰ মানে ফাইট ভাল লাগে চাই তাৰে পিছত হৃত্তিক ৰোশনৰ বডিটো ভাল চুলিটো লাম্বা আৰু শ্বাহৰুখ খানৰ বডিটো ভাল চুলিটো লাম্বা কাপোৰৰ ষ্টাইলটো ভাল কাপোৰ পিন্ধি মানে কাপোৰ যেনেকুৱাকৈ পিন্ধে তেনেকুৱাই ভাল লাগে অমিতাভ বচ্চন মানুহটো লাম্বা লাম্বা কাপোৰ মানে বেছি লাম্বা মানুহটো কাৰণে লাম্বা কাপোৰটো পিন্ধে কাপোৰ ভাল লাগে ছাৰ্ট পিন্ধিলে ভাল লাগে মানে চুলিটো লাম্বা ভাল লাগে বডিটো ভালেই লাগে তাৰপিছত আপোনাৰ চলমান খানৰ চিনেমা চাই ভাল লাগে যে কি ভাল লাগে মানে ৰোমান্তিক ভাল লাগে বা চলমান খানে মানে ফাইট কৰিলে মানে ভাল লাগে চাইকিনে তাৰে পিছত আপোনাৰ শ্বাহৰুখ খানৰ মানে ভাল মানে কাপোৰ পিন্ধিলে ভাল লাগে বা তেখেতে এ মানে এনেকুৱা মানে চছমা এযোৰে পিন্ধিলে মানে কিবা এটা মোচনটো চাই ভাল লাগে তাৰপিছত আলিয়া ভাটৰ মোচন ভাল লাগে তাইক ভাল লাগে ভালপাওঁ ভালো লাগে তাৰপিছত তাই কথা ক'লে ভাল লাগে কথা কোৱাৰ মোচনটো ভাল লাগে এনেকুৱা আলিয়া ভাটে ভাল নাচে তাই নাচাটো ভাল তাৰে পিছত নাচিলে ভাল লাগে তাৰে পিছত আপোনাৰ এইটো ভাল লাগে হৃত্তিক ৰোশনৰ নাচাটো ভাল লাগে নাচাটো যি নাচে বঢ়িয়া ধুনীয়াকৈ নাচে আৰু বডিটোও ধুনীয়া ভালেই লাগে তাৰপিছত আৰু চোলা পিন্ধিলে ভাল লাগে তেখেতক তাৰে পিছত আৰু অমিতাভ বচ্চন অমিতাভ বচ্চনৰো ভালেই লাগে তেখেতৰো তেখেতৰো বডিটো ভাল লাগে আৰু চিনেমাৰ মোচনবিলাকো ভাল লাগে চাই তাৰপিছত আকৌ তেখেতে চছমা পিন্ধিলেও ভাল লাগে নিপিন্ধিলেও ভাল লাগে দাড়ি আছে ভাল ভাল লাগে তাৰপিছত হৃত্তিক ৰোশনৰ ক'ব গ'লে চাই ভাল লাগে মানে মানুহটোক ভাল লাগে পিছত আৰু চিনেমা মানে ভালেই লাগে আৰু ভাল চিনেমাই কৰে আৰু এফালে কৰিণা কাপুৰ মানে তায়ো মানে ভালে লাগে তাইকো মানে চিনেমাত মানে তাইক বেছি বগা দেখা যেন লাগে মোৰ মতে বেছি ভাল লাগে আৰু এতিয়া নতুনকৈও এখন চিনেমা ওলাইছে সেইখন চিনেমাও মই চাইছোঁ ভাল লাগে ভালো হৈছে হলটো চাইছোঁ মোবাইলটো চাইছোঁ ভাল লাগিছে চিনেমাখন ভাল লাগিছে আৰু চানি দেউলৰ চিনেমা এটা ওলাইছিল হিন্দুস্তান পাকিস্তান জিন্দাবাদ মুৰ্দাবাদ ভাল লাগে আমি ক'ব গ'লে আমি হিন্দুস্তান জিন্দাবাদ মানে হিন্দুস্তান জিন্দাবাদ সব ভাল লাগে চিনেমাখন ভাল লাগিছে কিন্তু এটা বস্তু কৰিব লাগিছিল চিনেমাখনত যে কি এই ভালেই লাগিছে এই দমকলটো মানে দাঙাটো দেখাব লাগছিল মানে তেতিয়া বেছি ভাল লাগিল হয় এনেই ভালেই লাগিছে চিনেমাটো চা চানি দেউলৰ চিনেমা ভাল চিনেমা ভালেই লাগিছে সেইখনো চাইছোঁ হৃত্তিক ৰোশনৰ চিনেমাও চাইছোঁ মোবাইলটো চাইছোঁ হলটো চাইছোঁ টিভিটো চাইছোঁ ভাল লাগে আলিয়া ভাটৰ চিনেমা হলত চাইছোঁ মোবাইলত চাইছোঁ ভাল লাগে চানি দেউলৰো চালোঁ অমিতাভ বচ্চনৰো চালোঁ ভালেই লাগে ভালো পাওঁ তাৰপিছত শ্বাহৰুখ খানৰ নতুনকৈ চিনেমা এটা ওলাইছে সেইটো চিনেমা চাই আহিলোঁ ভাল লাগিছে ইউটিউবটো চাইছোঁ তাৰে পিছত আৰু মোবাইলতো চাইছোঁ টিভিটো চাইছোঁ আৰু হলটো চাইছোঁ সবতে চাইছোঁ ভাল লাগিছে চলমান খানৰো ভাল লাগিছে চলমান খানৰ চিনেমাও মই চাইছোঁ ভালেই লাগে ধুনীয়া হয় ভাল লাগে